মই বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি নামৰ অঞ্চলৰ বাসিন্দা আমাৰ অঞ্চলৰ বামগাঁও নামৰ ঠাইত এটা যুৱক্ৰীড়া কেন্দ্ৰ অৱস্থিত এই কেন্দ্ৰই বিভিন্ন গাঁৱৰ খেলৰ প্ৰতি ৰাপ থকা তথা প্ৰতিভাবান শিশুসকলক বিচাৰি উলিয়াই আৰু এই শিশুসকলক বিভিন্ন ধৰণে সহায় কৰিবলৈ আগবাঢ়ি আহে যেনে খেলৰ সা সামগ্ৰী প্ৰদান কৰা বিভিন্ন শিক্ষণ প্ৰদান কৰা বিশেষকৈ ক্ৰিকেট আৰু ফুটবল খেলৰ বাবে এই কেন্দ্ৰই অধিক গুৰুত্ব প্ৰদান কৰে